হেল্ল' হেল্ল' ঐ ক এই ভাল ভাল তোৰ ক এই আছো আৰু ইয়াতেই আগৰ জেগাতেই তহঁতৰ ভাল নে চবৰে ঘৰত

এই মই এম এ কৰি আছোঁ এতিয়া ক'ত যাবি ক'চোন বহুদিন লগেই পোৱা নাই তহঁতক

অঁ তাৰপৰা ডেটটো তই ফিক্স ক'ৰচোন বাৰু মই বাৰু ফ্ৰী আছোঁৱে বাৰু বহু দিন যোৱাও নাই লগো পোৱা নাই তহঁতক বিছ তাৰিখে বিছ তাৰিখে ফ্ৰী আছোঁ অঁ আছোঁ আছোঁ অঁ আৰু কোন কোন যাব

অঁ অঁ তেতিয়াহ'লে আমাৰ আগৰখিনিকো লৈ লওঁ তিনিজনীমান যাওঁ বেছি হ'লেও বেয়া হ'ব ন অঁ এই নাই তোৰখন ল'বি মোৰখন কেনেকৈ ল'বি মোৰ তেল তই ভৰাই দিব লাগিব কিন্তু অঁ অঁ হেৰি কৰিবি ঐ ক'ত যাম কৈছিলি অঁ শুনিছোঁ শুনিছোঁ তাত যাবলৈ ভালেই বোলে চবেই গৈ আছে অঁ অঁ অঁ অঁ আৰু এনেও জানিবও লাগে হিষ্ট্ৰীৰ কিছুমান কথা গম পাৱনে

বিছ তাৰিখে অঁ অঁ তই এটা কাম কৰিবি মোক ফোন কৰি দিবি মই মানে পাহৰি থাকোঁ পটককৈ তাকে বাকী লগৰখিনি মেছেজ এটা কৰি দিবি অঁ বাকী লগৰখিনিকো ক'বি তাহাঁতকো ক'বি আৰু কেঞ্চেল নকৰিবলৈ অঁ বহুদিন লগো হোৱা নাই গোটেইখিনি অঁ আইটেমটো কি কি উলিয়াবি মানে চবেইতো আকৌ খাব লাগিব ন অঁ সেইটো হয় ভালেই লাগিব আকৌ ইমান দিন লগ পোৱা নাই গোটেইখিনি লগৰ পূৰণাখিনিক পাম আকৌ মই তেনেকৈ ইমান লগৰখিনিৰ লগত কণ্টেক্ট নাই বাৰু দুজনীমান আমাৰ লগতে আছে ময়োতোটো এতিয়া কণ্টেক্ট কৰিবলৈ মানে কি হ'ল তহঁতে নকৰই আৰু মইনো কি বুলি কৰিম তহঁতে ব্যস্তই থাক বোলো অঁ তাকে তাকে অঁ আৰু তহঁতি চবকে কৰিব পাৰ আৰু দে ইমানো ব্যস্ত নাই দে অঁ এইবাৰ এইটো ফাইনেল কৰিব লাগিব আগৰবাৰ কৰিছিলোৱেই কেনচেল হৈয়ে গ'ল

বাকী অঁ ঠিক আছে ঠিক আছে ফোন কৰিবি মোক অঁ